কালি ডিব্ৰুগড়ৰ এম আই ইলেক্ট্ৰনিকচৰ পৰা এই ছোনীৰ হোম থিয়েটাৰ এটা আনিলোঁ কিন্তু তাততো ঠিকে আছিলে বাৰু হোম থিয়েটাৰটো ধুনীয়াকৈ বাজিলেও ঘৰলৈ আহি চাইছোঁ চাৰিটা লাউডস্পীকাৰ দিছিলে গোটেইকেইটা দেখোন বজা নাই এটাতো বজাই নাই বাৰু আৰু তাত যেতিয়া তাঁৰবিলাক এনেকৈ লৰাই দিওঁ এটাত বাজে আকৌ এটাত নবজা হৈ থাকে কি বা হৈছে এতিয়া ধৰিবই পৰা নাই নহয় আৰু তাততো ঠিকে আছিলে মানে যিটো ভইচৰ কুৱালিটী আছিলে সেইটোও ধুনীয়াকৈ বাজি আছিলে এতিয়া ঘৰলৈ আহি বেছটো যেতিয়া বঢ়াই দিওঁ ফাটি ফাটি যায় আকৌ কৱালিটীটিও মই তেনেকুৱা পোৱা নাই ধুনীয়াকৈ গান বাজিলে যিটো তাত কুৱালিটী দিছিলে এতিয়া মই বিপদতে পৰিছোঁ আনিছোঁহে কালি এতিয়া আকৌ তাততো ব্লুটুথৰ কানেকশ্যনটোও হৈছিলে এতিয়া ঘৰলৈ আহি যেতিয়া ব্লুটুথৰ কানেকশ্যনটো কৰিলোঁ ব্লুটুথৰ কানেকশ্যনটো হোৱা নাই মোৰ মোবাইলটোতে কিবা প্ৰব্লেম দিছে বুলিয়ে মই বেলেগৰ মোবাইলৰ পৰাও আকৌ কানেকশ্যন কৰি চালোঁ তাহাঁতৰ পৰাও একো কানেকশ্যন হোৱা নাই এতিয়া মই বিপদতে পৰিছোঁ কি বা হৈছে এতিয়া তাততো ধুনীয়াকৈয়ে বাজিছিলে তাততো তাহাঁতে ধুনীয়াকৈ কৰিও দেখালে কিন্তু ঘৰলৈ আহি এতিয়া ইমান পুতুককৈ এনেকুৱা এটা হৈ গ'ল এইটোতো মানে বেয়াও হৈছে কথাটো যে তাহাঁতক মই এতিয়া কি কওঁ ঘূৰায়োতো দিব লাগিব কাৰণ ইমান পইচা দি মেলি আনিছোঁ বস্তুটো এদিনতে যদি এনেকৈ বেয়া হৈ যায় সেইটোতো তেনেকৈতো ঘৰত থৈ দিব নোৱাৰি আৰু বাকী বেলেগেও যদি কয় কেতিয়াবা যে কি ধৰ হোম থিয়েটাৰ ভাল মই যে ছোনীৰ হোম থিয়েটাৰটো যে ভাল মই কেনেকৈ ছাজেষ্ট কৰিম এতিয়া সেইটোতো ছাজেষ্ট কৰিব নোৱাৰোঁ গতিকে বৰ চিন্তাৰে বিষয় হৈ গৈছে মানে এতিয়া মানে ক'বও নোৱাৰিছোঁ এতিয়া তাত কিজানি নবজিছিলেই নেকি চাৰিটা মইটো চেকো কৰি নেচালোঁ ইমান বাৰু চেক কৰা নহৈছিলেও বাৰু এটা এটাকৈ কোনটো বজিছে কোনটো নবজিছে কিন্তু ঘৰত আহি গোটেই বস্তুটো মানে সৰু সৰুকৈ ক্ষুদ্ৰ ক্ষুদ্ৰকৈ চোৱা হৈছে ন ইটোত শুনি চাইছোঁ ইটোত শুনি চাইছোঁ মাতটো মই অলপ কম কম পাইছোঁ তাত বাৰু গোটেই দোকানত মানে হৈ হুলস্থুল হৈ আছিলে একো ধৰিবও নোৱাৰিলোঁ কিন্তু ঘৰলৈ আহি এতিয়া গোটেইকেইটা যেতিয়া কাণত লগাই লগাই শুনাই শুনি চাইছোঁ এটাত দেখোন একেবাৰে বজা নাই এতিয়া কি কৰোঁ মানে মই সেইটো মানে ভাবিয়ে উপায় পোৱা নাই এতিয়া সেইটোতো ঘূৰাব লাগিবই বাৰু কাৰণ ইমান ইমান টকা দিতো মই আকৌ ঘৰত পেলাই থ'ব নোৱাৰিও ঘূৰাব লাগিব এইটো ঘূৰামে বাৰু লৈয়ে যাব লাগিব এতিয়া খালি মোৰ মানে কথাটোহে বেয়া লাগিছে আৰু এতিয়া ভাবিয়ে পোৱা নাই কি কৰোঁ